মোৰ ব্যৱসায়ত আইনী গাঁথনি একক মালিকাধীন একক মালিকাধীন মানে মই কেতিয়াও বেলেগৰ লগত ব্যৱসায় নকৰো একক মালিকাধীন হ'লে আইনীভাৱে কাৰো লগত চুক্তিবদ্ধ হ'ব নালাগে বিশেষকৈ যদি অংশীদাৰি ব্যৱসায় হয় তেতিয়াহ'লে মই চুক্তিবদ্ধ হ'ব লাগিব এজন ব্যক্তিয়ে এজন ব্যক্তিৰ লগত অংশাৰী অংশাৰীদিত্ত চুক্তিবদ্ধতাই বান্ধ খাব লাগিব যাতে ইজনে সিজনক বিশ্বাস কৰে তেওঁলোকে ইজনৰ টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সমানে শ্বেয়াৰ কৰি ল'ব লাগিব আৰু লষ্ট হ'বলগীয়া হ'লেও দুইজনে মানি ল'ব লাগিব বা দুজনেই হওক বা তিনিজনেই হওক যি কেইজন থাকে তেওঁলোকে মানি ল'ব লাগিব এই আইনী কথা এই আইনৰ এজন আইনী বিশেষজ্ঞ তেওঁলোকৰ থাকিব লাগিব তেতিয়াহে অংশীদাৰি ব্যৱসায় এটা টিকি থাকে আৰু একক মালিকাধীন ব্যৱস্থাত ট্ৰেনজেকশ্যন কৰিব নালাগে একক মালিকাধীন মই নিজেই নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ চেল্ফ কনফিডেন্স থাকিব লাগিব থাকিলে হে এজন ব্যৱসায়ত লাভাম্বিত হ'ব পাৰি এই ক্ষেত্ৰত আইনী বিশেষ আইনী ব্যৱস্থা একো নাই অংশীদাৰিত্বত থকাৰ দৰে গতিকে আমি একক মালিকাধীন মই ব্যৱসায় কৰি কৰি ভাল পাওঁ